গাহৰি মোৰ গাহৰি গঁৰাল গাহৰি গঁৰালটো বিশেষকৈ ৰ'দ পৰা ওখ ঠাইত হ'ব লাগে তাৰপৰা তলটো মোৰ ঢালাই আছে আৰু এনেকুৱা খুটা কেইটা পকা বাঁহৰ তাৰমানে চাৰি স্কুৱাৰ বেৰ দিয়া আছে তাৰপৰা মোৰ গাহৰি মাইকী গাহৰি আছে পাঁচজনী পাঠা আছে তিনিটা তিনিটা পাঠা পাঠা তিনিটা আছে তাৰে মোৰ এতিয়া বৰ্তমান তিনিজনী গাহৰি পোৱালি দিয়া আছে পোৱালি দিছে তাৰমানে অঁ আমি গাহৰি গঁৰালটো চাফা ৰাতিপুৱা এবাৰ পানী মাৰি দিওঁ আকৌ যিবোৰ গাহৰিয়ে মল মূত্ৰবোৰ তাৰমানে পানী মাৰি চাফা কৰি দিওঁ তাৰপৰা দানা দিওঁ তিনিবাৰ আপোনাৰ তিনি তিনিবাৰ দানা দিওঁ দানা দানা দিয়া পাছত আকৌ গাহৰি যদি মল হেৰি কৰে লগালগ গৈ আকৌ পানী মাৰি দিওঁ সেইখিনি মানে লেতেৰাকৈ থাকিবলৈ নিদিওঁ আৰু আমি কিনা দানাটোৱে প্ৰায় ব্যৱহাৰ কৰোঁ তাৰপৰা আমাৰ ঘৰুৱা যিটো তুঁহগুৰি আছে তুঁহগুৰি তাৰপৰা পচলা কচু তেনেকুৱাবোৰ সিজাই দিওঁ তাৰপৰা গাহৰিক ভিটামিনো দিওঁ ভিটামিন দিওঁ লিভাৰৰ দৰৱ খুৱাওঁ আৰু গাহৰি গঁৰালটোত আমি ফেনাইল দিওঁ ফেনাইল ব্লিচিং পাউদাৰ দিওঁ গধূলি সময়ত জাক এটা দি দিওঁ যাতে গাহৰিবোৰক মহে কামুৰিব নোৱাৰে মহ যাতে নাথাকে তেনেকুৱাকৈ আমি ব্যৱস্থা লৈছোঁ আৰু মোৰ এতিয়া তিনিজনী গাহৰিয়ে পোৱালি দিলে

তিনিজনী গাহৰিয়ে মোৰ এতিয়া পোৱালি দিয়া দিয়া আছে প্ৰায় দুমাহ হৈছে দুমাহ তাৰপৰা এখিনি আছে এমহীয়া পোৱালি আৰু এতিয়া অলপ দিনত দিয়া যি পোন্ধৰ বিছ দিনমান হৈছে আৰু তেনেকুৱা পোৱালিও আছে মোৰ ওচৰত

গাহৰি পোৱালিটোক তাৰমানে এমাহৰ ভিতৰত পেলু দৰৱ দিব লাগে আৰু পেলু দৰৱটো দিব লাগে নহ'লে গাহৰি পোৱালিবোৰ গাখীৰ খাই থাকে যিহেতু মাকৰ সেইবাবে মাকৰ গাখীৰ খাই থাকিলে মানে পেলু হৈ যায়তো পেলু দৰৱটো দিবই লাগে আগৰ তিনি মাহৰ পিছে পিছেও মাকজনীকো খোৱা হয় দৰৱ যিটো আমাৰ পেণ্ট'প্লাছ পেণ্ট'প্লাছ নাম আছে পেলু দৰ দৰৱটোৰ নাম সেইটো পাৰ কেজিত তাৰমানে এটা দি দিব লাগে আৰু দৰৱ গাহৰি পুহি এতিয়া এটা গাহৰি মোৰ সাতটা সাতটাকৈ পোৱালি দিছে সাতটা দিছে নটা নটা দুজনীয়ে নটা এ এজনীয়ে সাতটা দিছে এতিয়া মোক সাতটা দিয়াখিনি প্ৰায় বিকিব লগা বিকিব পৰা হৈছে আমাৰ গাঁৱে ওচৰৰ মানুহে কেতিয়াবা লৈ যায়হি নহ'লে আমি বেপাৰী পালে বেপাৰীকো দি দিওঁ গাহৰি পোৱালি বেপাৰীকো দি দিওঁ বেপাৰীয়ে লৈ যায়হি তাৰপৰা প্ৰায় আমি গাহৰি পোৱালিবোৰ এটা বিকিলে প্ৰায় সাত হেজাৰ আঠ হেজাৰমান পাওঁ সেই মা আকৌ সেইবোৰ বিক্ৰী কৰি আমি ঘৰ চলিবলৈ হয় ল'ৰা ছোৱালী পঢ়াটো হয় আমাৰ চৰকাৰী চাকৰি বাকৰি নাই মানুহজনৰো নাই মোৰো নাই ত' আমি সেইভাগে এইবোৰ কৰিয়ে চলি আছোঁ সেইবোৰ কৰি আমি ঘৰো বনাইছোঁ

ঘৰ পকাকৈ ঘৰ বনাই লৈছোঁ তাৰ পৰা মোক আৰু আমাৰ ধৰক খেতি কৰিবৰ কাৰণে ট্ৰেক্টৰখনো লোৱা হৈছে এতিয়া মৰণা মৰা মেচিনো লোৱা হৈছে সেইবোৰ পইচা দিয়ে লোৱা হৈছে আকৌ মোক গৰুও আছে গৰুৰ পৰাও উপাৰ্জন হয় গাহৰি বিকিয়ে প্ৰায় আমি এতিয়া ছমাহ সাত মাহতে প্ৰায় আশী কেজি সত্তৰ পয়সত্তৰ তেনেকুৱাও হয় কেতিয়াবা গাহৰি বিক্ৰী প্ৰায় কেতিয়াবা বিছ হাজাৰ বিছ হেজাৰ বা পঁচিছ হেজাৰ তেনেকুৱাও পাওঁ মানে গাহৰি ৱেটটো লৈ লৈ পইচাটো পোৱা হয় কেতিয়াবা কিছুমান গাহৰি ধৰক পূৰা ডাঙৰ হওঁ ডাঙৰ হোৱা যোনটো দামটো ভালেই পাম নহ্ এতিয়া বিশেষকৈ গাহৰি মাংসটো দাম হৈছে যিহেতু আমাক হ'লচেলতে চাৰে তিনিশকৈ দিয়ে এতিয়া চাৰে তিনিশ দিয়ে চাৰে তিনিশত আমি বিকি দিওঁ গাহৰি কেজি পাৰ কেজিত আমাৰ সেই ওচৰতে কিছুমান বেপাৰী যিবোৰ আছে সেই বেপাৰীবোৰে লৈ যায় লৈ যায়হি বা ইভাগে কিছুমানে ধৰক এইবোৰ নাগালেণ্ড ছাগালেণ্ড নিয়া বেপাৰী তেনেকুৱা এতিয়া খ্ৰীষ্টমাছৰ আগতে আমি গাহৰি বিকিছোঁ গাহৰি বিকিছোঁ খ্ৰীষ্টমাছৰ আগতে গাহৰি বিকি এও ভালেমানকেইটা পইচা পাইছোঁ আমি এতিয়া খেতি বাতি কৰিবলৈ সেইকেইটা পইচাই ল'ৰাক স্কুল দিবলৈ পিকনিকলৈ পঠিয়াবলৈ ল'ৰাৰ কিতাপ বহী এডমিশ্যন ফিজ প্ৰায়বোৰ কাম আমাৰ এইবোৰ হেৰি পইচা পৰাই হয় আৰু প্ৰায় মানে প্ৰায়বোৰে হয় ঘৰখন চলি থাকিবলৈ আমাৰ কোনো অন্য উপাৰ্জন নাই আৰু তাৰপৰা মোৰ গৰু আছে গৰু মই গাই গৰু পাঁচজনী আছে তাৰপৰা দমৰা দুটা তাৰমানে আমি দমৰা গৰুবোৰ বিশেষকৈ নথওঁ আৰু বিকি দিওঁ দমৰা গৰু হেৰি গাই গৰু তিনিজনীয়ে পোৱালি দিলে আৰু দুজনী এতিয়া নাই দিয়া আৰু প্ৰায় চাৰি লিটাৰমান গাখীৰ ওলায় চাৰি লিটাৰ গাখীৰ আমি তিনি লিটাৰ বিকোঁ এক লিটাৰ ঘৰত থৈ দিওঁ আৰু ল'ৰা ছোৱালীকেইজনীয়ে খাবলৈ

গাখীৰৰ গাখীৰ বিকিলোঁ গাখীৰ বিকিও কেইটকা পইচা পাওঁ আৰু তিনি লিটাৰ প্ৰায় ডিলি ডেইলি তিনি লিটাৰ বিকোৱে প্ৰায় গৰু গাখীৰ আশী টকা লিটাৰ লয় গৰু গাখীৰ বিকো তাৰপৰা দমৰা এনেকৈ দমৰা পোৱালিবোৰ বিকি দিওঁ আৰু বিকি সেইভাগেও আমি পইচা পাওঁ পইচা পাওঁ গোহালিটো মোৰ কেঁচাকৈ বনোৱা আছে বৰ্তমান কেঁচাই আকৌ গৰুক দানা বুলি তুঁহগুৰি খোৱাও তুঁহগুৰি তুঁহগুৰি খোৱাও দিনত মেলি দিওঁ আৰু মেলি দিওঁ মানে আমাৰ ওচৰতে মুকলি জেগাত সেই পথাৰ আছে হেৰি আছে এইবোৰতে চৰি থাকে আৰু চৰাওগৈ গোট গধূলি হ'লে জাক এটা দি দিওঁ মহে নেকামুৰিবৰ কাৰণে গোহালিত জাক দি দিওঁ গঁৰালতো জাক দিওঁ জাক দি দিওঁ তাৰপৰা জাক চাক দি মে দিও আৰু সেইভাগে দমৰা গৰুবোৰ বিকি দিওঁ প্ৰায় আকৌ ছাগলী গঁৰাল আছে মোৰ ছাগলীও আছে প্ৰায় আহ মাইকী ছাগলী আছে দহজনী তাৰপৰা মতা তিনিটি মতা ছাগলী আছে সেই পাঠা ছাগলী তাৰ ছাগলীও পোৱালি দিয়া তেনেকৈ কোনোবা মানে এতিয়া বৰ্তমান মোৰ মানে আমাৰ উন্নতজাতৰ ছাগলী লোৱা নাই লোকেল ছাগলী আছে মোৰ লোকেল ছাগলীয়ে বৰ বৰ বিশেষকৈ পোৱালি বেছি নিদিয়ে দুটা বা তিনিটাহে দিয়ে তাতকৈ বেছি নিদিয়ে তিনিটা দিলেও সিহঁত মৰি থাকে আৰু দুটা থাকে এনেও মই ভাবিছোঁ উন্নত জাতৰ ছাগলী দুজনীমান ল'ম ছাগলী দুজনী মাইকী ছাগলী ল'ম আৰু মতাৰ ছাগলীও ল'ম বৰ্তমান মোৰ এতিয়া আমাৰ এই লোকেল ছাগলীটোৱে আছে তাৰপৰা ছাগলী গঁৰাল মোৰ প্ৰায় ওখকৈ বনাই লৈছোঁ আৰু ওখকৈ বনাই এতিয়া ছাগলী গঁৰালখিনি সৰা মেলা কৰি তোৰ মই নিজেই কৰোঁ ছাগলী মেলিবৰ কাৰণে আমাৰ মুকলিকৈ হেৰি আছে পথাৰ আছে তাতে আমি এইবোৰ কিনি লোৱা ঘাঁহ ঘাঁহৰ গুটি যিটো পায় সেইটো আনি আমি পথাৰত সিঁচি লৈছোঁ সিঁচি পেলাই তাৰ ঘাঁহ খাই ছাগলী দিনটো আৰু আমাৰ বাউণ্ডেৰী দিয়া আছে তাৰ ভিতৰতে চৰি থাকে ছাগলী আবেলি সময়ত আমি লৈ আহোঁ গঁৰালত বান্ধি দিওঁ আমি ছাগলী এনেকৈ বিকোঁ আৰু এইটো যিটো ছাগলীৰ মাংস দামো প্ৰায় ছশ টকা কেজি ত' ছাগলী বিকিও সেইভাগে আমি পইচা উপাৰ্জন হয় ত' আমাৰ ঘৰখন চলিব পৰা হয় ঘৰখনতো আমাৰ ল'ৰা ছোৱালীৰ মানটো হয় যে পৰিয়ালটো অলপ চলিব পাৰোঁ আৰু ল'ৰা ছোৱালী কিতাপ পত্ৰ এইবোৰ কিবা ফুৰিবলৈ যোৱা হেৰি কৰা সব প্ৰায়বোৰ তাৰমানে গৰু ছাগলী গাহৰি এইবোৰ বিকিয়ে আমাৰ ঘৰখন ধুনীয়াকৈ মানে চলি আছোঁ আৰু

গাহৰি গাহৰি বিকিও ভালেমানকেইটকা পইচা পাওঁ সেইকেইটাও হেৰি কৰিব পাৰোঁ গাহৰিক প্ৰায় আমি কিনা দানাটো খোৱাব লগা হয় দানাটো অলপ পইচা যায় আৰু গ'লেও মানে সেইটো দানা খোৱালেও দানা পইচাটো আমাৰ আকৌ হেৰি মানে সেইটো দানা খোৱালেও মাংসটো বেছি পাওঁ ন সেইটো কাৰণে কিনা দানাটো খোৱাবলৈ আকৌ হেৰি নালাগে আকৌ এইবোৰ ঘাঁহ পচলা কেঁচাকৈ কাটি দিলেও খায় গাহৰি যেতিয়া গাহৰি গৰ্ভৱতী হয় তেতিয়া আমি কণীৰ কুহুম খুৱাওঁ কুহুমটো দিওঁ কণীৰ কুহুমটো দেইলি দিওঁ এটা এটা এটা ৰাতিপুৱাই এটা ক কণী দি দিওঁ কণী কুহুমটো দিওঁ খাবলে বগাডোখৰ নহয় অকল কুহুমটোহে দিওঁ তেতিয়া মানে কেলচিয়াম ভিটামিন হেৰি এইবোৰ দৰৱ দিব লগা হয় হ'লেও আমি মানে যিখিনি দৰৱ পাতি খুৱাইছোঁ কিনা দানা খুৱাইছোঁ যদিও আমি মানে লাভৱান হৈছোঁ আৰু লাভৱান হৈছোঁ হয় আমি গৰুকো দৰৱ খুৱাব লগা হয় যেতিয়া যিহেতু গৰু পোৱালি দিয়া দিয়াৰ লগে লগে পেলু দৰৱ খোৱাব লাগে পেলু দৰৱ খোৱাব লাগে আকৌ এই নাড়ীত দিবলৈ পাউদাৰ এবিধ পায় তাৰমানে এই সৰু ল'ৰা ছোৱালীৰ নাড়ীত দিয়া পাউদাৰটো দিলেও নাড়ীটো শুকাই যায় এনেকুৱাবোৰ আনিবলগা হয় আৰু ছাগলীৰ ক্ষেত্ৰতো কিছুমান দৰৱ আনিবলগা হয় কেতিয়াবা সিহঁতৰ হাগনি দৰৱ দিব লাগে কেতিয়াবা কাঁহ কাঁহ হয় ছাগলীৰ পূৰা কাঁহ হয় কাঁহ হ'লেও কাঁহৰ দৰৱ দিব লগা হয় সেইবোৰৰ পৰা মানে পূৰা হেৰি কৰিব লগা হয় দৰৱ পাতি খুৱাই থাকিব লগা হয় যেনে আৰু ছা ছাগলী গৰু চ প্ৰত্যেকটো বস্তুকে চোৱা চিতা কৰি মানে সময়মতে এইটো সিহঁতৰ সঠিক দৰৱ দিব লগা হ'বই নহ'লে নহ'ব এতিয়া

দৰৱবোৰ দি দিওঁ কাৰণে এতিয়া ধৰক ভা মানে নিজৰ পৰিয়ালটো চলিব পাৰিছোঁ আৰু নিজে লাহবিলাহ কৰিবলৈ আজি মই মোবাইল এটাকে ল'ব পাৰিছোঁ বা ধৰক মোৰ ঘৰখনতে কিবা এটা বস্তু বয়বস্তু ল'বলৈও হৈছে এতিয়া মানে মোক সেইকেইটা পইচা উপাৰ্জন হ'লে মানুহজনৰ হাতলৈ চাব নালাগে আৰু পইচা দিব

সেইভাগে আমি চলি আমাৰ পৰিয়াল চলিছোঁ আৰু চলি মেলি আছে